পৰখি বেগ এটা দিছিলোঁ কালি পালেহি বেগটো বহুত ভাল হয় ৱাটাৰপ্ৰুফ হয় বহুত জেগা আছে মানে তিনিখাপ চাৰিখাপ মান জেগা আছে মানে কিতাপ ভৰাবলৈয়ো বহুত জেগা হ'ব মানে বহুত ভাল আৰু বহুত ভাল প্ৰডাক্টৰ হয় বেগটো মানে বহুত মানে এতিয়া আনি মেলি মানে বহুত ভাল লাগিছে যে বেগটো আনিলোঁ অৰ্ডাৰ দিলোঁ